খেলত জিকাৰ সৈতে আত্মসন্মানৰ কথা আহে নেকি হয় আমি খেলত জিকিলে বহুত সন্মান পোৱা যায় ধৰক আমি বিভিন্ন ঠাইত গৈ বিভিন্ন ধৰণৰ খেল খেলি যদি আমি জিকি আহোঁ ন তাত বিভিন্ন লোকে আমাক বহুত বেছি সন্মান কৰে আৰু ডাঙৰ ডাঙৰ ব্যক্তিসকলেও আমাক বহুত বেছি সন্মান কৰে আমি খেল খেলাৰ লগত বহুত বেছি সন্মান পাওঁ এই সন্মানসমূহ আমি নিজে আজৰি লওঁ ইয়াত আমাৰ আত্মসন্মানৰ কথা আহি পৰে আমি যদি খেল এখনত ভালদৰে জিকোঁ আমি তেনেহ'লে বহুত বেছি সন্মান পাওঁ আৰু এই সন্মানসমূহ আমি নিজে আদৰি ল'ব লাগে প্ৰত্যেকজন খেলুৱৈ প্ৰত্যেক প্ৰত্যেকখন খেলত জিকিলে বা হাৰিলেও তেওঁলোকে সন্মান পোৱা দেখা যায় খেলত হৰা জিকা থাকেই তথাপিও খেল খেলত অংশগ্ৰহণ কৰিলে প্ৰত্যেকজন খেলুৱৈ সেই খেলসমূহত আত্মসন্মান পোৱা আত্মসন্মান দেখিবলৈ পোৱা যায় আমি সকলোবিলাক আমি সকলোবিলাক মানুহেই সন্মান সকলোবিলাক সন্মান খেলুৱৈ আৰু এই খেলসমূহত আমি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে খেলিবলৈ খেলোঁ যিসকল খেলত আমি অংশগ্ৰহণ যিসকল খেল আমি অংশগ্ৰহণ অংশগ্ৰহণ কৰাত যিসকল খেল খেলি আমি যিকো সেই খেলসমূহত আমি বহুত বেছি সন্মান পাওঁ সেই সন্মানসমূহ আমি বিভিন্ন ধৰণৰ পাওঁ যেনে পুৰস্কাৰে আমাক সন্মানিত বিশেষকৈ আমাক পুৰস্কাৰে খেলসমূহত সন্মানিত কৰা দেখা যায় খেলত হৰা জিকাৰ কোনো কথা আহি নপৰে খেলত যিকিলেও আমি সন্মানিত হওঁ আৰু হাৰিলেও সন্মানিত হওঁ কাৰণ খেলত অংশগ্ৰহণ কৰিব পৰাতো পৰাটো এটা পৰাটোৱে আমাৰ বাবে সন্মানীয় আমি খেলসমূহ ভালদৰে খেলি পদৰ্শিত কৰাটো আমাৰ কৰি আমি আমাৰ অঞ্চলবোৰলৈ সন্মান কঢ়িয়াই আনো আৰু ইয়াত সকলোৰে বাবে সন্মান উপযোগী আমি খেলসমূহৰ বিভিন্ন ধৰণৰ সন্মানসমূহ পাওঁ বেছিভাগ আমাক পুৰস্কাৰে পুৰস্কৃত কৰে যদিও কিন্তু খেলত অংশগ্ৰহণ কৰি কৰিলেই আমি বহুত বেছি সন্মান পাওঁ যিটো নেকি আমি কেতিয়াও ভাবিব নোৱাৰোঁ ভাবিব নোৱাৰোঁ আমি বহুত ভাল সন্মান সন্মান পাওঁ আৰু খেলসমূহ আমাৰ খেলুৱৈসকলক প্ৰায় খেলুৱৈসকলক আমি সন্মান পোৱা দেখিবলৈ পোৱা যায় আমি যিকোনো ধৰণৰ খেল খেলিবলৈ গ'লেই আমি সন্মান পাওঁ পুৰস্কাৰ পালেও নাপালেও আমি খেল খেলিব লাগে আৰু খেল খেলি আমি সন্মান অৰ্জন কৰি আনিব লাগে নিজৰ সন্মানৰ লগতে অঞ্চলৰ অঞ্চললৈ অঞ্চললৈ আমি সন্মান কঢ়িয়াই আনিব লাগে আৰু আমি সন্মান সন্মানসমূহ বিভিন্ন ধৰণৰ সন্মানসমূহ আমি পাওঁ যিবোৰ আমাৰ বাবে আমাৰ নিজৰ লগতে ঘৰৰ লগতে গাঁৱৰ অঞ্চলৰ সকলো মানুহৰ বাবে সন্মান হয় আমি এই খেলসমূহ বিভিন্ন ধৰণে খেলোঁ আমাৰ খেলসমূহৰ বাবে আমি বিভিন্ন ধৰণৰ পুৰস্কাৰেও পুৰস্কৃত হওঁ আৰু সন্মানিত হওঁ সন্মানিত হওঁ আমাৰ খেলসমূহ আমি নিজৰ বাবে নিজৰ বাবেও খেলা হয় আনকি আমি অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই সন্মান আনিবৰ বাবেও খেলা হয় নিজৰ আত্মসন্মানৰ লগতে গাঁৱৰ গাঁৱৰ অঞ্চলৰ সকলো মানুহলৈ সন্মান কঢ়িয়াই অনা হয় খেল আমি খেল প্ৰদৰ্শন কৰিব পৰাতো আমাৰ বাবে বহুত ভাল খেলত অংশগ্ৰহণ খেলত অংশগ্ৰহণ কৰিলে আমি বহুত সন্মান পোৱা দেখিবলৈ যায় নিজৰো আত্মসন্মান হয় আমি যাতে খেল খেলি ভালদৰে প্ৰদৰ্শন কৰিব পাৰোঁ ভাল খেলুৱৈ হিচাপে আমি নিজৰ আত্মসন্মান কঢ়িয়াই আনিব পাৰোঁ সন্মান কঢ়িয়াই আনিব পাৰোঁ তাৰ বাবে আমি খেলত জিকা জিকাৰ উপৰিও খেলত হাৰিলেও বা জিকিলেও আমি সন্মান কঢ়িয়াই আনিব পাৰোঁ খেলত হৰা জিকাৰ থকাৰ উপৰিও পুৰস্কাৰে পুৰস্কৃত কৰিলে অকল আত্মসন্মান নাহে আমি যদি খেলত ভাল প্ৰদৰ্শন কৰোঁ তেতিয়াও আমি আত্মসন্মানৰ লগতে সন্মান গাঁৱৰ সন্মান কঢ়িয়াই অনা হয় আৰু অসমৰ বা গাঁৱৰ অসমৰ জিলাৰ সকলোৰে বাবে আত্মসন্মান বা গৌৰৱ কঢ়িয়াই নিজৰ লগতে সকলোলৈ সকলোলৈ বাবে গৌৰৱ কঢ়িয়াই অনা আমি দেখিবলৈ পাওঁ খেল খেলাৰ লগত আমাৰ বিভিন্ন ধৰণৰ খেলসমূহ আমি ভালদৰে যদি প্ৰদৰ্শিত প্ৰদৰ্শন কৰোঁ এতিয়া আমি আত্মসন্মানৰ লগতে আত্মসন্মান পোৱাৰ পিছতো সকলোলৈ সন্মান কঢ়িয়াই অনা হয় তাৰ ফলত আমি বিদেশত গৈও ভাল খেল খেলি সন্মান কঢ়িয়াই আনিব পৰা পাৰোঁ সেইবাবে আমি খেল খেলত জিকাৰ লগতে সন্মান থকাৰ প্ৰয়োজন বুলি ভবা হয় আৰু সন্মান পোৱা যায় খেল যিমানেই খেল খেলা হয় সিমানেই আমি সন্মান কঢ়িয়াই অনা হয় নিজৰ আত্মসন্মানো হয় ভাল খেল প্ৰদৰ্শন কৰিব পাৰিলে সন্মান কঢ়িয়াই কঢ়িয়াব পৰাও হোৱা দেখা যায় আমি ভাল খেল খেলি প্ৰদৰ্শিত হ'ব লাগে আৰু বন্ধুত্ব সম্পৰ্ক গঢ়ি তুলাত খেলে আমাক বহু সহায় কৰে আমি যিদৰে ধৰক ফুট ফুটবল ক্ৰিকেট কাবাডীত সকলো ধৰণতে এটা টীমত আমাৰ সকলোৰে মাজত এটা বন্ধুত্ব সম্পৰ্ক কঢ়িয়াই আনিব লাগে বিভিন্ন ধৰণৰ খেলত বিভিন্ন ধৰণৰ খেলুৱৈসকল আমি লগ পোৱা যায় আৰু সকলো খেলুৱৈৰ মাজতে আমি বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা হয় আৰু এই বন্ধুত্বপূৰ্ণ সম্পৰ্কবোৰ আমি বন্ধুত্বপূৰ্ণ সম্পৰ্কবোৰ আমি ভালদৰে বজাই ৰাখিব পাৰোঁ আৰু খেলৰ লগত আমাৰ বিভিন্নজন খেলুৱৈৰ লগত ভাল বন্ধুত্ব সম্পৰ্ক গঢ়ি তোলা হয় প্ৰত্যেকজন খেলুৱৈ খেলুৱৈ লগতে আমি বিভিন্ন ধৰণৰ সম্পৰ্ক বজাই ৰাখোঁ আৰু এই সম্পৰ্কবোৰ আমাৰ সদায়ৰ বাবে ৰৈ যায় খেলে আমাক বিভিন্ন ধৰণৰ মানুহৰ লগত বন্ধুত্বত গঢ়ি তোলাত সহায় কৰে কাৰণ সকলোবিলাক খেলুৱৈ অচিনাকি ঠাইৰপৰা অহা দেখা যায় আৰু সকলোৱে মিলি এটা টীম গঠন কৰা হয় আৰু এই টীমটো টীমটো গঠন কৰা হয় আৰু এই টীমটোৰ বাহিৰে আমি এই টীমটোৰ মানুহৰ লগত পৰিচিত হৈ এটা ভাল দল গঠন কৰা হয় যেনেকৈ কাবাডীত বহুকেইজন খেলুৱৈৰ জ দৰকাৰ হয় ভলীবল ফুটবলত কেইবাজনো খেলুৱৈ দৰকাৰ হয় এই খেলুৱৈসকলৰ মাজত আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেহে আমি খেল এখনত জিকাৰ জিকিব পৰা যায় আৰু এই খেলসমূহ আমি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে তেতিয়া আমি এখন খেল জিকাৰ উপৰিও পুৰস্কৃত হ'ব পাৰোঁ আমি আমাৰ দেখা পোৱা যায় যে এই খেল খেলসমূহৰ মাজেৰে আমি বিভিন্নজন ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখোঁ এই বন্ধুত্ব সম্পৰ্কবোৰ আমাক বহুত সহায় কৰে আমি ধৰক খেল এখন খেলিবলৈ হ'লে খেলুৱৈসকলৰ মাজত চা চিনাকি আৰু বন্ধুত্ব গঢ়ি তুলিব লাগিব তেতিয়াহে আমি খেল এখন জিকাৰ খুব জিকাৰ সুযোগ পোৱা যায় আৰু খেলখন লগতে আমি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ বন্ধু বন্ধু বান্ধৱীসকলক লগ পোৱা যায় যাৰ জৰিয়তে এটা ভাল সম্পৰ্ক গঢ়ি তোলা হয় খেলৰ মাজত ক'বলৈ গ'লে খেলৰ লগত আমাৰ বহুত বন্ধু বান্ধৱী জড়িত হৈ থাকে তাৰ ফলত আমি বহুত বন্ধু বান্ধৱীৰ লগত জড়িত হৈ থাকে তাৰ ফলত আমি বিভিন্ন ধৰণৰ খেলসমূহ খেলি খেলৰ মাজৰে আমি বহুত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰোঁ এই সম্পৰ্কবোৰৰ মাজত আমি সদায় জীয়াই ৰাখোঁ আৰু যেতিয়ালৈকে আমাৰ খেল চলি থাকে তেতিয়ালৈকে বন্ধু বান্ধৱীসকলৰ লগত আমাৰ সম্পৰ্ক গঢ়ি তোলা হয় তাৰ পাছতো আমাৰ এই খেলুৱৈসকলৰ খেলৰ খেলুৱৈসকলৰ মাজত ভাল সম্পৰ্ক গঢ়ি তোলা দেখিবলৈ পোৱা যায় খেলুৱৈসকলক আমি ভালদৰে খেলুৱৈসকলৰ লগত আমি ভালদৰে পৰিচিত কৰিব পাৰোঁ ভালদৰে সম্পৰ্ক গঢ়ি তুলোঁ কাবাডী খেলত যেনেকৈ আমাৰ বহুত বন্ধু বান্ধৱী লগ পোৱাৰ সকলোতো নতুন নতুন ঠাইৰপৰাই আহে ফুটবল ক্ৰিকেট সকলো খেলৰ বন্ধু বান্ধৱীসকলতো নতুন নতুন ঠাইৰ আহে নতুন নতুন খেলুৱৈ আহে তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলিলেহে আমি ভালদৰে খেলখন ভালকৈ খেলিব পাৰিম আৰু কোনোবা ঠাইত গৈ আমি এই খেলসমূহ জিকি আহিব পাৰিম তাৰ বাবে আমি প্ৰত্যেকজন খেলুৱৈৰ লগত সকলোৰে বাৰ্তালাপ কৰিব লাগে ভালদৰে চিনাকি হ'ব লাগে ভালদৰে ভালদৰে তেওঁলোকৰ লগত পৰিচিত হ'ব লাগে তেতিয়াহে তেওঁলোকৰ মাজত এটা সু সম্পৰ্ক গঢ়ি তোলে আৰু সেই সম্পৰ্ক গঢ়ি তোলাৰ ফলত আমি এখন খেলত ভালদৰে প্ৰদৰ্শন কৰিব পাৰোঁ আৰু খেলত জিকিব পাৰোঁ সেইদৰে প্ৰত্যেকজন ব্যক্তিৰ লগত আমাৰ খেলৰপৰা বহুত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত আমাক খেলে বহুত বেছি সহায় কৰে কাৰণ খেলখন খেলিবলৈ হ'লে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত খেলুৱৈৰ মাজত ভাল সম্পৰ্ক থাকিব লাগিব আৰু সম্পৰ্ক থকাৰ ফলতহে আমি ভালদৰে এখন খেল খেলিব পাৰিম যদি সম্পৰ্কই নাথাকে তেনেহ'লে আমি খেল খেলিব নোৱাৰিম আৰু খেলত আমাৰ কোনো ভাল প্ৰদৰ্শন নহ'ব সেয়েহে খেলৰ লগ খেলৰ লগত আমাৰ বন্ধুত্ব খেলে আমাক বহুত বেছি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে আৰু এই বন্ধুত্বপূৰ্ণ সম্পৰ্কবোৰ সদায় আমি বজাই ৰাখিব লাগে আৰু আমি এই বন্ধুত্বপূৰ্ণ সম্পৰ্কবোৰ আমাৰ গঢ়ি তুলিবৰ বাবে আমি খেলত যোগদান কৰোঁ